বাইদেউ ভালনে অঁ কওকচোন আপোনালোকৰ সেইটো কামটো ভালে কুশলে হৈ গ'লে নহয়

তাৰ পৰা ওলালো ওলাই বস্তু বাহনি ল'লো লৈ গাড়ীখন উলিয়াই লৈ ষ্টাৰ্ট কৰি গৈ থাকোঁতে ৰাস্তাতে পাম্পচাৰ হ'ল নহয় গাড়ীখন ইমান ৰাতিপুৱাই জানো দোকান খোলে জানো মেকানিকৰ দোকান দহটা চাৰে নটাতহে দোকান খোলে মই ৰওঁতে ৰওঁতে ৰওঁতে ৰওঁতে মানে আৰু আমনি লাগি গৈছে গৈ আৰু আকৌ দোকান খুলিছে মেকানিকে বস্তু চকাটো বনাই মেলি লৈ যাওঁতে যাওঁতে আপোনাৰ বস্তুকিটা দিবলৈ অকণমান এঘণ্টামান দেৰি হৈ গ'ল তাৰবাবে আৰু মোক বেয়া নোপাব দেই আগতেতো এনেকে দিছোঁ কোনোবা দিনানো কোনোবা বাৰ জানো আপুনি মিচ পাইছিলে জানো মিচটো কৰা নাই টাইমতে আপোনাক বস্তুকিটা দিছিলোঁ কি কৰিব আৰু কপালৰ এইবিলাক লিখন বুজিছে সময়মতে দিব নোৱাৰিলোঁ কথাটো ৰাখিব নোৱাৰিলোঁ তাৰ কাৰণে আৰু বেয়া নোপাব দেই অঁ অঁ এতিয়া মই মই ইয়াতে আছোঁ ঘৰতে বুলি ক'ব পাৰি আৰু দোকানৰ ওচৰতে আছোঁ তাকেহে মনত পৰি থাকে কথাটো মনলৈ আহি থাকে বাইদেউ কিবা বস্তুটো টাইমতে দিব নোৱাৰিলোঁ বেয়া পাইছে নি কিয়ে নে একদম চিন্তা কৰি থাকোঁ দাদাকো ক'ব দাদাকো ক'ব বেয়া পাবলৈ হাক দিব খং ৰাগ কৰিবলৈ হাক দিব দেই

বাকী চব ঠিকে থাকে হৈ গ'ল নহয় অঁ হয় দিয়ক মই বৰ দুখ পাইিছোঁ কথা ক'ব

বাৰু চাওঁ বাৰু মই যদি সময় মিলাব পাৰোঁ গধূলি সময়তে অঁ এই সময় যদি সময় সুবিধা যদি মিলাব পাৰোঁ অকলশৰীয়া মানুহ নহয় হেই গধূলি পৰতে গৈ ছোৱালীজনীক দেখা এটা কৰি মাত এখাৰ দি চাহ একাপে খাই আহিমগে বুলি ভাবি থৈছোঁ বাকি সময় সুবিধা অঁ চাহ একাপ খাবলে যাম অঁ অঁ অঁ অঁ হ'ব